অঁ হয় হয় কোনে কৈছে হয় কওকচোন

অঁ বেতৰ আপোনাৰ বাৰ চৈধ্য হাজাৰ মান পৰিব আৰু বাঁহৰযোৰত আঠ নহেজাৰৰ ভিতৰত পাই যাব বাৰু আপুনি যদি ইয়াত বেছিকে প্ৰাইছ পাইছে তেতিয়াহ'লে আপুনি ষ্টীলৰ যোৰত ল'ব পাৰিব তেতিয়া তাত কম হ'ব অলপ দামটো অলপ

যদি আপোনাৰ তাত বাজেট কম আছে তেতিয়াহ'লে আপুনি কম বাজেটত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপুনি হেৰি ষ্টীলৰ ল'ব পাৰিব ভাল ভাল ডিজাইনৰ আছে অঁ মোৰ মই নট দুটালৈকে থাকো বাৰু আপুনি ফোন এটা কৰি মোক জনাই হ'লে মই তেতিয়া সেইটো কেতিয়াবা লাগিব পাৰে তেতিয়া মই ইয়াতে ৰৈ দিব পাৰিম আপোনাৰ কাৰণে ঠিক আছে ঠিক আছে আপুনি ফোন এটা কৰি ল'ব ঠিক আছে ঠিক আছে ৰাখিছোঁ